মানুহ থকা জেগাত সচৰাচৰ দেখিবলৈ পোৱা যায় যে এন্দুৰ জাতীয় প্ৰাণী আৰু নিগনি আৰু পঁইতাচোৰা আৰু তেনেকুৱা ধৰণৰ বহু ধৰণৰ পোক পৰুৱা দেখিবলৈ পোৱা যায় এইবোৰৰ আ আতংকৰ পৰা কেতিয়াবা এনেইতো তাঁহাতি থাকিলে বেয়া নহয় ইমানকৈ কাৰণ সকলো ধৰণৰ জীৱ জন্তুৰ লগত আমি একেলগে থাকিব লাগিব কাৰণ তেওঁলোকো পৰিৱেশৰ এটা অংগ কিন্তু কেতিয়াবা তেওঁলোকৰ আতংক বৰ বৰ বেছি হৈ যায় আৰু তেতিয়া ৰক্ষা পাবলৈ মই সচৰাচৰ যিটো উপলব্ধ দোকানত উপলব্ধ যিখিনি আহিলা সেইবোৰ ব্যৱহাৰ নকৰি কিছু কিছু সহজ উপায় অৱলম্বন কৰোঁ পোনপ্ৰথমে ঘৰটো যিমান পাৰোঁ জেগা টোকোৰা চাফাকে ৰাখোঁ আৰু যেতিয়া দেখিবলৈ পাওঁ তেওঁলোকে এনেকুৱা কিছু ধৰণৰ আন্ধাৰ গাঁত জাতীয় জেগাবিলাকত তেওঁলোকে তাহাঁতি বেছিকে আ থাকে সেই তেনেকুৱা ধৰণৰ জেগাবোৰ বা সেই তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি মই আহিবলৈ নিদিওঁ পাকঘৰটো খুব চাফাকে ৰাখিবলৈ যত্ন কৰোঁ নিজৰ কাম কৰাৰ পিছত যিখিনি আৱৰ্জনা ওলায় সেই আৱৰ্জনাবোৰ ভাল জেগাত ৰাখিবৰ কাৰণে উপযুক্ত জেগাত ৰাখিবলৈ যত্ন কৰোঁ ডাষ্টবিন বা জাবৰ পেলোৱা জেগাবোৰ বেলেগ তিতা জাবৰৰ বাবে বেলেগ আৰু শুকান জাবৰৰ বাবে বেলেগকৈ ৰাখোঁ তিতা জাবৰখিনি সাৰ হিচাপে ব্যৱহাৰ কৰোঁ পচাই সাৰ হিচাপে ব্যৱহাৰ কৰা যায় আৰু শুকান জাবৰখিনি যেনে ধৰি লওক কাগজৰ যিখিনি আপোনাৰ কাগজ জাতীয় বস্তুখিনি বা কিবা পেকেট পলিথিন সেইবোৰ কাৰণ পলিথিন আমাৰ হেৰি নহয়েই পচি নাযায় সেইবাবে সেই বস্তুখিনি হয় আইদাৰ অ জ্বলাই দিবলৈ বিচাৰোঁ জ্বলাই দিওঁ নহ'লে সেইখিনি আপোনাৰ গোটাই পেলাই পিছত মানে একেবাৰে যাতে পেলাই দিব পাৰোঁ সেইটো ব্যৱস্থা এটা কৰোঁ আৰু মাটিত নথওঁ সদায় মোৰ ডাষ্টবিন ওপৰত থাকে এ এটা টেবুলৰ ওপৰত থাকে কাৰণ কি হয় সচৰাচৰ দেখা পোৱা যায় যে পঁইচাচোৰা মাটিত বা সেনেকুৱা জেগাত থাকে বা সেনেকুৱা মাটিত বা পকাত যদি থাকে জাবৰ ডাষ্টবিন বা জাবৰ পেলোৱা জেগা তেতিয়া দেখা পোৱা যায় যে তাতে হয় কিন্তু যদি হেংগিং থাকে ডাষ্টবিন তেতিয়াহ'লে সেইটো বৰ এটা বা যদি ওলোমাই থোৱা থাকে তেতিয়াহ'লে সেইটো বৰ এটা সচৰাচৰ দেখিবলৈ পোৱা নাযায় লগতে চাফাকে ৰখাৰ পিছতো শৌচাগাৰ মই খুবেই যত্ন কৰি চাফা কৰিবলৈ চাফা কৰি ৰাখোঁ আৰু তাতে কোনো ধৰণৰ পানী জমা হোৱা ব্যৱস্থাটো হ'বলৈ নিদিওঁ আৰু যিমান পাৰোঁ সিমান সপ্তাহত দুবাৰকৈ হয়তো মই চাফা কৰোৱেই আৰু বজাৰত উপলব্ধ কিছুমান আহিলা যেনে আঠাজাতীয় কিছু আঠাজাতীয় কিছু ও এনেকুৱা থাকে যে য'ত আঠা সেইটো পাতি থ'লে চে পাতি থ'লে তাত আঠা থাকে আৰু সেই আঠাত এন্দুৰ বা পঁইতাচোৰাটো লাগি যায় সেইটো খুব ব্যৱহাৰ কৰিব চেষ্টা কৰিছোঁ ব্যৱহাৰ নকৰোঁ আৰু ব্যৱহাৰ মই আজিলৈকে কৰা নাই কাৰণ সেইটো খুব হিংস্ৰাত্মক তাতে জীৱ জন্তু এটা লাগি গ'লে তেওঁলোকো এটা তেওঁলোকৰো জীৱ আছে লাগিলে সেয়া মানুহৰ কাৰণে বেয়া কিন্তু তেওঁলোকো পৰিৱেশৰ এটা অংগ আৰু আমি সদায় চেষ্টা কৰিব লাগে যে আমি তেওঁলোকৰ তাহাঁতৰ লগত যাতে সমানে বাস কৰিব পাৰোঁ আৰু সেইবোৰ কেতিয়াও ব্যৱহাৰ কৰা নহয় কাৰণ দেখা যায় তাতে সেইটো ব্যৱহাৰ সে সেই আঠাজাতীয় বস্তুটোৰ ব্যৱহাৰ কৰিলে তাতে কেতিয়াবা নিগনি আৰু হেৰি নালাগি পেলাই বেলেগ কিবা বস্তু লাগি যাব পাৰে বেলেগ জীৱ জন্তু লাগি যাব পাৰে সেইকাৰণে সেইটো সচৰাচৰ হেৰি নকৰোঁ চেপা পাতি পাতোঁ যদি এন্দুৰ জাতীয় বেছিকৈ হয় চেপা পাতোঁ চেপাটো আজিকালি যিখিনি সচৰাচৰ উপলব্ধ হয় চেপা দোকানত উপলব্ধ থাকে সেই চেপাবোৰ পাতোঁ চেপাবোৰ পাতি পেলাই তাৰপিছত এন্দুৰটো বা নিগনিটো ধৰি এটা বেলেগ এটা জেগাত গৈ পেলাই এৰি দিওঁ কাৰণ মোৰ মতে জীৱ হত্যা পাপ আৰু সেই জীৱটো লাগিলে সৰুতকৈ সৰুৱে কেলৈ নহওক লাগিলে মই তে তাহাঁতি অহা বাটটো বন্ধ কৰিম কিন্তু এবাৰ যদি আহিছে তেতিয়াহ'লে মই বিশ্বাস নকৰোঁ যে তাহাঁতি ম মা তাহাঁতক মাৰি পেলাব লাগে লগতে খুব পাকঘৰ বা ঘৰটো ফেনাইলেৰে বা চিত্ৰনলাৰে চিত্ৰনলাৰে মই অ মুচোঁ সদায় সাৰোঁ সৰা যায়েই ভালকে সৰা যায় মুচা যায় আৰু এই তাহাঁতি বাস কৰিব পৰা জেগা যেনেকৈ কিছু গাঁত ক'ৰবাত ভঙা অংশ এনেকুৱাবোৰ পাৰিলে মই নথওঁ